মই যেতিয়া অকলে ক'ৰবাত ফুৰিবলৈ যাওঁ তেতিয়া মই বহুতো সুবিধা বা কিছুমান অসুবিধাৰ সন্মুখীন হওঁ যেনে মই এবাৰ শ্বিলঙলৈ ফুৰিবলে গৈছিলোঁ মই মোৰ পৰিয়ালৰ লগত গৈছোঁ যদিও মই বোলো শ্বিলংখন মই অকলেই ফুৰি আহোঁ এদিন সেই বুলি মই ওলাই আহিলোঁ মই তেতিয়া তেওঁলোকৰ ঠাইত কোনোদিন গৈ পোৱা নাই দেখিও নাইপোৱা সেইকাৰণে কিছুমান অসুবিধাৰ সন্মুখীন হৈছিলোঁ যেনে মই তেওঁলোকৰ বিশেষকৈ তেওঁলোকৰ লগত কথা পাতিবলৈ বহুতো অসুবিধা হয় তেওঁলোকৰ মাত কথাবোৰ আমাৰ লগত নিমিলে সম্পূৰ্ণ বেলেগ আৰু তেওঁলোকৰ মনবোৰো আমাৰ নিচিনা নহয় সেইবাবে সেইবাবে সেই ঠাইত মই অকলে ফুৰিবলে গৈ বহুতো অসুবিধাৰ সন্মুখীন হৈছিলোঁ মই যেতিয়া ৰুমলৈ ঘূৰি আহি মোৰ মা দেউতাক কৈছিলোঁ কথাবোৰ যে ইয়াৰ মানুহবোৰ আমাৰ নিচিনা নহয় যে ইয়াৰ মানুহবোৰৰ মনবোৰ আমাৰ লগত নিমিলে ইয়াৰ বস্তুৰ দাম যিকোনো এটা বস্তুৰ দাম ইয়াত আমাৰ তাৰ লগত নিমিলে সেই সেইকাৰণে সেই অকলে ফুৰিবলৈ গ'লে মোৰ বহুত ভয় লাগে কেতিয়াবা কোনোদিন চিনি নোপোৱা থকা মেলা অসুবিধা হয় ফুৰিবলে যাবলে অকমান দিগদাৰ হয় পইচা পাতিৰ অসুবিধা হয় সেইকাৰণে মই অকলে ফুৰিবলৈ গৈ ইমান এটা ভাল নাপাওঁ বা সুবিধাজনক বুলি নাভাবোঁ যেতিয়া মই লগৰ মই অকলে এনেকুৱা জেগাত গৈছোঁ যে মই বা গাঁৱৰ গাঁৱৰ ঘৰলৈ যাওঁতে গাঁৱত কিন্তু অকলে ফুৰিবলৈকে ভাল লাগে পুখুৰী পাৰ বা নদী পাৰত বহি অকলে যেতিয়া সময়বোৰ হাই কোলাহলবিলাক যেতিয়া নাথাকে সেই তেতিয়া সেই সময়বোৰত থাকি সেই সময়বোৰ যেতিয়া নিজক নিজেই বুজি পোৱা সময়ৰ গতে লাগে যেতিয়া আমি অকলে কোনো ঠাইত ফুৰিবলে যে নদীৰ পাৰ পুখুৰী পাৰ গাঁৱৰ জেগা সেইবিলাকত অকলে ফুৰি ভাল লাগে তাত কোনো হাই নাই গাঁৱৰ মানুহবোৰ বহুত বেছি মৰমীয়াল গাঁৱৰ মানুহবোৰে ইটোৱে সিটোৰ মনটো বহুত বুজি পায় বা পানী পুখুৰী পানীত বতাহ সেইবিলাক লৈ যেতিয়া আমি অকলে থাকিবলৈ মন যায় তেতিয়া মই সেইবিলাক জেগালৈ যাওঁ কিন্তু টাউন বা চহৰৰ কৃত্ৰিম মানুহখিনিৰ মাজত ফুৰিবলে গ'লে অকলে গ'লে বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় যেনে আমি কোনোবা এখন অচিনাকী জেগালে গৈছোঁ তাত আমি যাওঁতে বাছৰ পৰা যেনিবা নামিলোঁ তাৰপিছত কোনোবা এটা ঠিকনা যেনিবা কোনোবা এজনক সুধিলোঁ তে তেওঁলোকে সেইটো হয়তো শুদ্ধকেও ক'ব পাৰে ভুলকেও ক'ব পাৰে যেনিবা শুদ্ধকে ক'লে ভালেই যদি ভুলকে কৈ বেলেগ এখন জেগালে যাওঁ সেই তেতিয়াও নিজকে মানে সংৰক্ষিত কৰি ৰাখিব নোৱাৰিম কোনো কাকো চিনি নাপাওঁ সেইবাবে সেই অকলে গৈ মোৰ অকলে ফুৰিবলে গৈ ভাল নালাগে যেতিয়া মই মোৰ পৰিয়ালৰ লগত ফুৰিবলৈ যাওঁ বা নেদেখা কোনোবা জেগাত যেতিয়া আমি ফুৰিবলৈ যাওঁ তেতিয়া আমি মই মোৰ পৰিয়ালটো লৈহে যাওঁ কিয়নো তাত এই মানে বস্তু বা পইচা পাতিৰ পৰা ধৰি বা কোনোবাই কাৰোবাৰ লগত কিজানি কাজিয়া কৰে হেৰি কৰে সেইকাৰণে ভাল নালাগে সেই অকলে হাই কোলাহলবিলাক সহ্য কৰিবলে ভয় লাগে সেইবাবে মই মোৰ পৰিয়ালৰ লগত ফুৰিবলে যাওঁ বোলে গাঁৱত গাঁৱৰ ঘৰলে গৈছোঁ অকলে তাত আছোঁ সেইটোও এটা বেলেগ পৰিৱেশ সেইটোত যেতিয়া বহুত দিন কাম কৰি ব্যস্ততাৰ মাজত অকলে সময় কটাবলে মন যায় তেতিয়া মই গাঁৱলৈ যাওঁ বা গাঁৱৰ পৰিৱেশবিলাক ভাল লাগে পুখুৰী পাৰ নদী পাৰ আদিত মই বহি নিজৰ লগত সময় কটাওঁ